বেলেগ ভাষা বা উপভাষা কোৱা এলেকালৈ ভ্ৰমণ কৰোঁতে আমাৰ কোনো অসুবিধা হোৱা নাই কিয়নো ভ্ৰমণলৈ গ'লে সাধাৰণতে ইংৰাজী অথবা হিন্দীহে কোৱা হয় তাতো যদি সেই এলেকাৰ লোকসকলে বুজি নাপায় তেতিয়াহ'লে এজন গাইড লোৱা হয় আৰু তেওঁৰদ্বাৰা সকলো সমস্যাৰ দূৰ হৈ দূৰ হয় আমি যিখিনি কথা কওঁ তেওঁ সেই এলেকাৰ মানুহক বুজাই দিয়ে আৰু তেওঁলোকৰ যি কথা সেই গাইডেই আমাক ভালকৈ বুজাই দিয়ে এই ক্ষেত্ৰত আমি মই কোনোদিনে অসুবিধাৰ সন্মুখীন হোৱা নাই